হেল্ল' নমস্কাৰ হয় নমস্কাৰ হয় হয় কওকচোন হয় কওক হয় হয় কোন হয় হয় কোন তাৰিখে আহিব হ'ব দিম কোন তাৰিখে আহিব পৰহিলৈ আহিব ন অঁ আপোনালেকে গাড়ী লৈ আহিব নে নাই ইয়াত গাড়ী চাৰি ব্যৱস্থা কৰি দিব লাগিব অঁ অঁ

অঁ মাজুলী সত্ৰ চাব ন অঁ অঁ অঁ হ'ব ঠিক আছে বাৰু আপোনালোকৰ এনেই থকা খোৱা ব্যৱস্থাটো কৰি দিব লাগিব চাগৈ হ'ব ঠিক আছে আমি থকা হ'ব ঠিক ঠিক আছে মই বাৰু খোৱা বোৱা ব্যৱস্থা কৰিম আৰু দেখুৱাবলৈ দিয়া সত্ৰকেইখন পৰিচিত কৰি দিয়া মই ব্যৱস্থা কৰি দিম মই নিজেই থাকিম আপোনালোকক দেখাই মেলি দিম হ'ব ঠিক আছে পৰহিলৈ আহিব মোক ফোন কৰিব মই সকলো ব্যৱস্থা কৰি ৰাখিম হ'ব এই নম্বৰতে আপোনাক সকলো ব্যৱস্থা কৰি দিম হ'ব ঠিক আছে